হেল্ল' বৰুৱা হোটেল নেকি মই আপোনাক চাৰি প্লেট মাংসৰ অৰ্ডাৰ দিছিলোঁ মই কবিতা কলিতাই কৈছোঁ বৰভাগৰ পৰা অ চাৰিপ্লেট মাংসৰ অৰ্ডাৰ দিছিলোঁ কিন্তু মাংসখিনি ইমান বেয়া গোন্ধাইছে মই খাবই নোৱাৰা পৰা নাই এতিয়া কি কৰিম এইবিলাক মোক পইচা ঘূৰাই দিব লাগিব